বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাহিৰে কিবা কাৰ্য সংঘটিত খেল হয় য়োগা হয় স্পৰ্টচৰ ধৰি লওক বিভিন্ন ধৰণৰ খেলৰ কাৰণে আমি ষ্টুডেন্টক বাচি ল'বলগীয়া হয় ফুটবল খেল ভলীবল খেল এইবোৰ খেলত আমি সকলো ছাত্ৰ ছাত্ৰীক আমি ভাল ভাল অংশগ্ৰহণ কৰিবলৈ লাগে তেতিয়া ল'ৰাবোৰে ধৰি ল যিটো বস্তু আমাৰ প্ৰশিক্ষণ দিয়া হয় এজন ভাল শিক্ষক হিচাপে এজন খেলৰ শিক্ষক প্ৰতি স্কুলে স্কুলে দিব লাগে তেতিয়া যিটো খেলৰ বিষয়ে শিকোৱা হয় সেইটো স্পষ্টকৈ শিকিবলৈ সুবিধা হয় তেতিয়া ভাল ভাল এজন এজন খেলুৱৈ প্ৰতিখন স্কুলৰ পৰা ওলাবলৈ সুবিধা হয় যি খেল খেলা হয় সেইটো খেলৰ ওপৰত ভালকৈ এজন শিক্ষক স্প'ৰ্টচ টিচাৰ হিচাপে যিজন নিযুক্তি দিয়া হয় তেওঁ সেইটো বিষয় ভালকৈ শিকালে তেওঁ এজন ভাল খেলুৱৈ হ'বলৈ পাৰিব আৰু ধৰি লওক যি খেল এনি খেল তেওঁলোকে শিকাবলৈ অসুবিধা নহয় এজন শিক্ষক খেলৰ শিক্ষক নাথাকিলে চব শিক্ষকে এটা খেল শিকাবলৈ সেইটো ওপৰত কোনো জ্ঞান নাথাকিবও পাৰে সেইকাৰণে জ্ঞান থকা শিক্ষক এজনক দিলে যি বস্তুটো শিকায় ধুনীয়াকৈ শিকাই দিব পাৰে তেতিয়া এজন ভাল খেলুৱৈৰ বিষয়ে জানিব পৰা হয় খেলটোৰ বিষয়ে গোটেইটো ভালকৈ জানি গ'লে সৰুৰ পৰাই তেতিয়া যি বস্তু হওক শিকি যোৱাৰ পাছত তেওঁৰ কোনো অসুবিধা নহয় কোনটো খেলত কোনটো ৰুল থাকে কোনটো খেলৰ কোনটো হেৰি থাকে চব জনা হয় জনা হোৱাৰ পাছত এজন খেলুৱৈৰ কাৰণে সহজ হৈ পৰে তেতিয়া প্ৰতিটো খেলতে আগ্ৰহ হৈ পৰিব আৰু আগ্ৰহ হোৱাৰ পাছত খেলটোৰ বিষয়ে জানি যোৱাৰ পাছত কিছুমান নিজে কষ্ট কৰিব লাগিব কষ্ট কৰা পাছত তেওঁ নিজৰ কাম কেতিয়াও অসুবিধা নহয় সেইটো খেল তেওঁ নিজে পাৰদৰ্শিতা দেখুৱাবলৈ আগবাঢ়ি যাব পাৰে তেতিয়া কাৰো সেইটো খেলৰ অসুবিধা নহয়